সময়ে সময়ে মই সাধাৰণতে ৰেলেৰে আৰু বাছেৰে বেছিভাগ মোৰ যাতায়ত কৰা হৈছিলে যাতায়তৰ ক্ষেত্ৰত ট্ৰেইনত মোৰ অৱশ্যে এবাৰ এটা ঘটনা নোহোৱা নহয় হৈছিলে মই গৈছিলোঁ নামৰূপ বৰডুবিৰ পৰা বৰডুবিত যেতিয়া টিকেট ল'বলৈ যাওঁ মই টিকেট কাউণ্টাৰত মোক যেতিয়া সেই ৰেল বিভাগৰ যিজন কৰ্মচাৰী আছিলে মোক তেওঁ টিকেট দিয়াৰ পৰা তেওঁ বিৰত থাকে কাৰণ ট্ৰেইন সেইখন আহি পালে গতিকে টিকেট দিয়া নহ'ব বুলি মোক ক'লে কোৱাৰ পিছত মই যোৱাটো মোৰ নিতান্তই প্ৰয়োজন আছিলে সেয়েহে মই টিকেট নোহোৱাকৈ মই ৰেল যাত্ৰা কৰোঁ আৰু গৈ ডুলিয়াজান পোৱাৰ আগমুহূৰ্ততে মোক টিটিয়ে টিকেট বিচাৰে তেতিয়া মই টিকেট নাই বুলি কোৱাত টিটিয়ে মোক সুধিলোঁ যে টিকেট কিয় লোৱা নাই মই ক'লোঁ যে মই টিকেট লোৱা নাই নহয় মোক টিকেট দিয়া নাই ক'ৰ পৰা আহিছে আপুনি বৰডুবিৰ পৰা পাইছোঁ বোলে ক'ত যাব মই নামৰূপ যাম টিকেট দিয়া নাই আপোনাক মই বোলো ট্ৰেইনখনো আহি পাইছে মইয়ো গৈ পাইছোঁ আৰু টিকেট বিচৰাত মোক টিকেট দিয়া নাই আপুনি এইটো কথা বহুত পলমকৈ জানিলে বোলে মই বোলো কি কথা যে ট্ৰেইন অহাৰ পিছত টিকেট দিয়া নহয় তেতিয়া মই টিটিজনক এটাই উত্তৰ দিলোঁ যে মই ৰেল যাত্ৰা আজি কৰা নহয় আজি বহুত দিনৰ পৰাই কৰি আছোঁ আজিলৈকে মই কোনো প্লেটফৰ্মত লিখি থোৱা দেখা নাই যে গাড়ী অহাৰ পিছত টিকেট দিয়া নহয় বুলি গাড়ী অহাৰ এঘণ্টাৰ আগত টিকেট কাউণ্টাৰ খোলা হয় বুলিহে লিখা মই পাইছোঁ এতিয়া টিটিজন নিমাত হৈ মোক ক'লে আপুনি ডুলিয়াজানত টিকেট কৰি ল'ব তেতিয়া মই ঘূৰাই তেখেতক আৰু প্ৰশ্ন নকৰিলো যে এইখন ট্ৰেইনৰ পৰাইতো মই ডুলিয়াজানত নামিব লাব লাগিব তেতিয়া মোক কেনেকৈ টিকেট দিব কিন্তু মই সেই প্ৰশ্ন নকৰি ডুলিয়াজানত নামি মই নামৰূপলৈ এটা টিকেট কৰিলোঁ টিকেটৰ মূল্য মাত্ৰ পঁয়ছষ্ঠি পইচা আছিলে তেতিয়া নামৰূপৰ পৰা বৰডুবি নামৰূপ এই দূৰত্ব তাৰপিছত বাকী ৰেল যাত্ৰাত এবাৰ মই দুহেজাৰ চনত দেলহি গৈছিলোঁ দেলহি যাওঁতে আমাৰ যিখিনি আমি কৰ্মচাৰী আমাৰ বিদ্য়ুত পৰিষদৰ কৰ্মচাৰী গৈছিলোঁ গোটেইখিনি কৰ্মচাৰী আমি আমাৰ প্ৰাইভেটেশ্যনৰ কাৰণে যিটো বিল বনাইছিলে বৰ্ডে সেই বিলখন প্ৰতিহত কৰিবৰ বাবে বা আমি তাত বাধা দিবৰ বাবে আমি গৈছিলোঁ তেতিয়া আমাৰ টিটিৰ লগত অলপ তৰ্কা তৰ্কি হৈছিলেও অৱশ্যে নোহোৱাও নহয় সেইখিনি হৈছিলে যদিও আমাৰ কোনো ক্ষতি কৰিব পৰা ব্যৱস্থা আমাৰ ওপৰত ল'ব তেওঁ নোৱাৰিলে আমি নিজৰ যাত্ৰা আমি অব্য়াহত ৰাখিব পাৰিছিলোঁ তাৰপিছত বাছৰ যাত্ৰাটো তেনেদৰে মোৰ স্মৰণীয় দিন বুলি ক'বলৈ তেনেদৰে বিশেষ একো নাই মাত্ৰ এবাৰ গুৱাহাটী যাওঁতে যোৰাবাটত বাছৰ অলপ সময় তাত ৰখিবলগীয়া হ'ল কাৰণ গাড়ী খুব ভীৰ হোৱাৰ কাৰণে গায়ি ৰাস্তা মানে সম্পূৰ্ণ বন্ধ হৈ যোৱাৰ দৰে হৈছিলে সেয়েহে তাত প্ৰায় এক ঘণ্টামান সময় অপেক্ষা কৰিবলগীয়া হৈছিল আৰু অৰুণাচল গৈছিলোঁ এবাৰ অৰুণাচল যোৱাৰ সময়তো হৈছিলে আমাৰ অৰুণাচলত যেতিয়া পাহাৰ খহি পৰিলে খহি পৰাত ৰাস্তা বন্ধ হোৱাত আমাৰ যোৱাত বাধা আমি পাইছিলোঁ যথেষ্ট সময় আমি তাতে অপেক্ষা কৰিবলগীয়া হৈছিলে ৰাস্তা যেতিয়ালৈকে সম্পূৰ্ণ মুকলি হোৱা নাছিল যাব পৰা নাছিলোঁ আৰু বিশেষ যাত্ৰাৰ সময়ত অন্য জেগাত তেনেধৰণৰ কোনো বাধা বা কিবা মোৰ তেনেকৈ স্মৰণীয় কিবা থাকিব লগা আছে বুলি মই আৰু নাভাবোঁ